অঁ কওকচোন অঁ হয় হয় কওকচোন আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ অঁ আপুনি চৰাই বিষয়ে জানিবলৈ আহিব ন চৰাই আমাৰ ইয়াত বিভিন্ন ধৰণৰ চৰাই আছে আপোনাৰ চাবলগীয়া বুলি ক'লে চৰাই বহুতেই আছে বৰটোকোলা বগলী কাউৰী কণামুছৰি তাৰ পিছত আমাৰ তেতিয়া কম কম বেছি পৰিমাণে আমাৰ এই হাবিখনতে ওচৰৰ হাবিখনত থকা হেৰি নতুন ধনেশ পক্ষী আহিছে তাৰ পিছত আৰু বিভিন্ন ধৰণৰ এই ডাঙৰ জাতৰ শালিকাটো আহিছে আছে তাৰ পিছত কপৌ চৰাই আছে আৰু এই পাহৰিছোঁ নামবোৰ ৰ'ব কৈ আছো লাহে লাহে তাৰ পিছত আৰু এই এই হালধীয়া ধান খোৱা চৰাইবিধ যে সেই চৰাইবিধো আছে তাৰপৰা এই হাইব্ৰিডৰ পাৰ যে পাৰ শুনিছে নহয় আপুনি নতুনকৈ যে অঁ অঁ আমাৰ ইয়ালৈ মানে নতুনকৈ আহিছে নেকি পৰিভ্ৰমী চৰাই তো সেই সেই পাৰ পাৰ চৰাইও দেখিবলৈ পাব অঁ অঁ আৰু আৰু এই বৰটোকোলা বগলী আজিকালি আজিকালি প্ৰায় বিলুপ্ত প্ৰায় হ'ব ধৰা চৰাইসমূহো ইয়াত আছে আপুনি ইয়াত বৰটোকোলা দেখিবলৈ পাব তাৰ পিছত শগুন দেখিবলৈ পাব তাৰ পিছত আজিকালি প্ৰায় নোহোৱা হৈ গৈছে ন এইবোৰ বালিমাহী চৰাই দেখিবলৈ পাব তাৰ পিছত শগুনৰ কথা ক'লোঁ ন অঁ অঁ শগুন তাৰ পাছতে এইটো এইটো কপৌ চৰাই তাৰ পিছত আৰু এই বাদুলি যে বাদুলিও দেখিবলৈ পাব ইয়াত আমাৰ ইয়ালৈ আহিলে আপুনি বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পাব তাৰ পিছত এই কণামুছৰি তাৰ পিছত আৰু নীলা চৰাই বুলি কয় যে অঁ আৰু মাছৰোকা তাৰ পিছত শগুন আপুনি শুনিছে নহয় অঁ অঁ অঁ তাৰ পিছত আৰু আমাৰ ইয়াত এই ভাটৌ চৰাইও আমি এই দেখিবলৈ পাইছোঁ এতিয়া আপুনি যদি এইটো ছিজনত আহে আপুনি ভাটৌ চৰাইও আপুনি যথেষ্ট পৰিমাণে দেখিবলৈ পাব ভাটৌ চৰাই লগতে লগতে এই পানী হাঁহ বুলি কয় যে পানী হাঁহো দেখিবলৈ পাব তাৰ পাছতে আৰু মাছৰোকা তাৰ পিছত আৰু এই আৰু এই হাইব্ৰ্ৰীডৰ এই বগলী যে বগলী সেই বগলীবিধো দেখিবলৈ পাব ইয়ালৈ আহিলে আপুনি কেতিয়াকৈ আহিম বুলি ভাবিছে বাৰু অঁ অঁ খুব ভাল কথা হয় খুব ভাল কথা হ'ব আপুনি যদি এইটো ছিজনতে আহে অঁ অঁ আপুনি যদি এইটো ছিজনত আহে এতিয়াতো ঠাণ্ডা ছিজন ঠাণ্ডা ছিজন ন এই ঠাণ্ডা অঁ অঁ পৰিভ্ৰমী এই আপুনি ঠাণ্ডাৰ ছিজনততো আহিলে আপোনাৰ আপুনি লাভতে থাকিব কাৰণ এতিয়া এই এইটো ছিজনত মানে আমাৰ চৰাইসমূহ কিছুমান গৰমৰ দিনত যিহেতু গুচি যায় ন কিন্তু এই ঠাণ্ডাৰ ঠাণ্ডাৰ সময়ত আকৌ মানে অঁ আকৌ আমাৰ ইয়ালৈ আহে এই চৰাইদেউ অঞ্চললৈ আহে তো আপোনাৰ সুবিধাই হ'ব আপুনি যথেষ্ট লাভান্বিত হ'ব এই আপুনি যিহেতু চৰাই চাবলৈ আহিব ন অঁ অঁ অঁ সেইবিলাকে দেখিবলৈ পাব আৰু এই আৰু এইবোৰ আমাৰ ইয়াত যিবোৰ যিবিলাক আমি লোকেল বুলি কওঁ ন শালিকা কপৌ সেইবিলাকো আপুনি দেখিবলৈ পাব তাৰ পিছতে মইনা চৰাই আৰু যিবিলাক চৰাই আমাৰ লাহে লাহে বিলুপ্ত হ'ব ধৰিছে বাকী অঞ্চলত আন অঞ্চলত কিন্তু আমাৰ এইটো অঞ্চলত আমি এই এই চৰাই মান চৰাই মানে খুব ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছোঁ যিহেতু বহুত পৰ্যটক আহে আমাৰ ইয়াত চাবলৈ

অঁ আহিব আহিব নিশ্চয় আহিব আহিব খুবেই ভাল পাব আহি তাৰ পিছত আৰু আমি পোহনীয়া চৰাইও ৰাখছোঁ আপুনি ইচ্ছা কৰিলে ইয়াৰপৰা ক্ৰয়ো কৰিব পাৰে কিন্তু ক্ৰয় কৰি আপুনি তাত আপুনি নিজৰ লগত ৰাখিব নোৱাৰিব আপুনি নিজৰ ঠাইত গৈ এৰি দিবহে পাৰিব নিজে ইয়াৰপৰা ক্ৰয় কৰি লৈ গৈ আপুনি কিন্তু নিজে ব্যক্তিগতভাৱে ৰাখিব নোৱাৰিব আপুনি তাত গৈ তাত আপোনালোকৰ ঠাইত বা আপোনালোকৰ অঞ্চলত বা আপুনি এনেকৈ উৰুৱাই দিবই লাগিব মেলি দিবই লাগিব

অঁ অঁ অঁ নোৱাৰি যিহেতু আমাৰ আইন আইন মতেইটো অঁ আইনগতভাৱে নিষিদ্ধ ন এইটো আপুনি অঁ হ'ব তেনেহ'লে আপুনি অঁ অঁ ধন্যবাদ অঁ ঠিক আছে হ'ব তেনেহ'লে